মই ভিভেল চাবোনটো ব্যৱহাৰ কৰিছিলোঁ সেইটো আগতে বহুত ভাল পাইছিলোঁ এতিয়া সেইটো বাদ দিছোঁ কিয় তাতে এল'বেৰা থকা বুলি কৈছে কিন্তু এতিয়া এল'বেৰাৰ একোচোন গুণাগুণ নাপাওঁ দেখোন সেইকাৰণে মই সেইটো বাদ দি পেলাই এতিয়া মই ইণ্টাৰনেছেনেল লাক্স ব্যৱহাৰ কৰোঁ আৰু মই টোথপেষ্টৰ মই এইটো ঘহোঁ ক'লগেটটো ঘহোঁ ক'লগেটটো আগতে ঘঁহিছিলোঁ এতিয়া কিন্তু ক'লগেটটো বাদ দিছোঁ এতিয়া পেপছ'ডেণ্ট সেয়াই টোথপেষ্টটো ব্যৱহাৰ কৰোঁ